যোৱা কেইটামান দশক ধৰি ভাৰতত বহুতো নতুন নতুন চাকৰি ওলাইছে বিশেষকৈ অনলাইন প্লেটফৰ্মবোৰৰ যি দ্ৰুতগতিত জনপ্ৰিয়তা বৃদ্ধি পাইছে সেইবোৰেও বহুত চাকৰি অনাত সহায় কৰিছে বিশেষকৈ তথ্য প্ৰযুক্তিৰ জগতখনে বিভিন্ন চাকৰিৰ দিশ মুকলি কৰিছে ইন্টাৰনেটৰ প্ৰাদুৰ্ভাৱৰ লগে লগে ইন্টাৰনেটত আমি যিবোৰ এড্ভাৰটাইজ দেখোঁ সেই এড্ভাৰটাইজবোৰৰ কাৰণে কন্টেন্ট ক্ৰিয়েটৰ বা ইউটিউবৰ ভিডিঅ'ৰ কাৰণেও কন্টেন্ট ক্ৰিয়েটৰ ভিডিঅ' ইডিটৰ ভিডিঅ'গ্ৰাফাৰ ফটোগ্ৰাফাৰ সেইবোৰ চাকৰি এই অনলাইন ষ্ট্ৰিমিং প্লেটফৰ্মবোৰৰ কাৰণে বৃদ্ধি পাইছে আৰু সেই অনুপাতে শব্দৰ ক্ষেত্ৰখনতো চাউণ্ড ইঞ্জিনিয়াৰিং মিউজিক প্ৰডিউচাৰ মিউজিক এৰেঞ্জাৰ মানে যিসকলে মিউজিক এৰেঞ্জ কৰে মিউজিচিয়ানবিলাক সেইবিলাকৰো চাকৰি ওলাই আজিকালি বিভিন্ন অনলাইন প্লেটফৰ্মৰ হেৰিবিলাক চেনেলবিলাক যেনেকৈ টিভিএফৰ দৰে যিবোৰ ডাঙৰ ডাঙৰ জনপ্ৰিয় চেনেল আছে টিভিএফটো আজিকালি সেইবিলাক কন্টেন্ট ক্ৰিয়েচনৰ কাৰণে বা অডিঅ' মিক্স এন মাষ্টাৰিঙৰ কাৰণেই হওক মানুহ চাকৰিৰ কাৰণে এডভাৰটাইজ দিয়ে সেই অনুপাতে লালনটপ আদিৰ দৰে ইউটিউব চেনেলবোৰ সেইবিলাকেও তেওঁলোকৰ ৰিপোৰ্টাৰ আদিৰ দৰে চাকৰিবোৰৰ কাৰণেএডভাৰটাইজ দিয়ে সেইবোৰ অনলাইন প্লেটফৰ্মৰে অৱদান তাৰোপৰি জনপ্ৰিয় কৌতুক অভিনেতা বুলি ক'ব পাৰি কৌতুক অভিনেতা সকলো ষ্টেণ্ড আপ কমেডিয়ান যিসকল তেওঁলোকো আজিকালি তেওঁলোকৰো আজিকালি জনপ্ৰিয়তা বৃদ্ধি পাইছে তেওঁলোকৰ বিশেষকৈ আমাৰ এই মিম বনাই যে মানুহবোৰ তেওঁলোককো কন্টেন্ট ক্ৰিয়েটৰ বুলিয়ে ধৰা হয় সামান্য এখন ফটো বা সামান্য দুটা লাইন সেই দুটা লাইনে মানুহক চোৱাৰ লগে লগে বা পঢ়াৰ লগে লগে যি হাঁহিৰ খোৰাক যোগায় আচলতে তেওঁলোককো সেই সমল সৃষ্টিকাৰী বা কন্টেন্ট ক্ৰিয়েটৰ বুলি কোৱাৰ যুক্তি আছে তাৰ পাছত নতুন চাকৰি বুলি ক'লে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ডাটা এনোটেটৰ ডাটা কালেকচনৰ কাৰণে মানুহ যিবোৰ লাগে সেইবোৰ যিবোৰ চাকৰি সেইবোৰ দিনক দিনে বৃদ্ধি পাইছে তাৰ পাছত এই এডভাৰটাইজৰ কাৰণে আজিকালি বিশেষকৈ বাহিৰৰ কম্পেনিবোৰে কি কৰে অঞ্চল যিকোনো এটা অঞ্চলক নিৰ্বাচন কৰি সেই অঞ্চলটোত কোৱা ভাষা সেই অঞ্চলটোৰ কৃষ্টি সংস্কৃতি আদিৰ লগত চিনা জনা থকা মানুহৰ হতুৱাই তেওঁলোকৰ এডভাৰটাইজ বোৰ লোকেলাইজ কৰে বা অনুবাদ কৰে সেই অনুবাদকৰ কামো দিনক দিনে ওলোৱা দেখা যায় বাঢ়ি গৈছে আচলতে দিনক দিনে সেই অনুবাদকৰ সংখ্যাও বাঢ়ি গৈছে তেওঁলোকে চাকৰি হিচাপেই কাম কৰে বিভিন্ন কোম্পানী আছে যিবোৰে তেওঁলোকক চাকৰিত নিয়োজিত কৰে বিভিন্ন প্লেটফৰ্ম বুলি ক'লে বিশেষকৈ এই এম্বাইব বাইজুচ আদিৰ দৰে যিবোৰ অনলাইন লাৰ্ণিং প্লেটফৰ্ম আছে তেওঁলোকে এনচি ই আৰটি লেভেলৰ যিমানবোৰ পাঠ্যপুথি আছে সেইবোৰটো ইংৰাজী বা হিন্দীতে পঢ়ুৱাই বিশেষকৈ আজিকালি তেওঁলোকে ষ্টেট বোৰ্ড যেনে আমাৰ চেবা আদিৰ দৰে ৰাজ্যিক শিক্ষা সংসদবোৰকো সামৰি লৈছে আৰু তাৰ বাবে অসমত অসমীয়া মেঘালয়ত খাচী ভাষা সেইবোৰ অনুবাদকক নিয়োজিত কৰি তেওঁলোকে সেই ভাষাবোৰতো পাঠ্য সমলৰ সংখ্যা বৃদ্ধি কৰিছে সেইবোৰ তথ্য প্ৰযুক্তিৰে দান তেনেদৰে ডাটা এনোটেটৰ সেই শ্ৰেণীৰে এক চাকৰি য'ত অডিঅ' ভিডিঅ' ইমেজ আদি বিভিন্ন তথ্য ডাটা সেইবোৰক এনোটেচন কৰা হয় সেইবিলাক চাকৰি যোৱা কেইটামান দশক ধৰি বাঢ়িছে আকৌ নতুনকে এটা জনপ্ৰিয় হৈছে যে এই হেৰি ৰেডিঅ' জকি আজিকালি এফ এম যদিও কম শুনা যায় তথাপিও ৰেডিঅ' জকি চাকৰিটো এই দশকটোত নহ'লেও ইয়াৰ আগৰ দশকটোৰ এটা এটা জনপ্ৰিয় চাকৰি আছিলে যিটোক আৰ জে বুলি কোৱা হয় অসমতে যদি চোৱা যায় আৰ জে পাহি এটা একদম জনপ্ৰিয় নাম সেইবোৰ জনপ্ৰিয়তাৰ শীৰ্ষত আছিল লাহে লাহে নতুন আৰ জে বা নতুন এফ এম চেনেলৰ যিটো জনপ্ৰিয়তা সেইটো কমি আহিছে আজিকালি আমি আগৰ দৰে দেখা নাপাওঁ কিন্তু যোৱাটো দশকত আৰ জে নাবিদৰ দৰে যিসকল হিন্দী ভাষী ৰেডিঅ' জকি আছিল তেওঁলোকৰ জনপ্ৰিয়তা সমগ্ৰ ভাৰততে বিয়পি পৰিছিল সেই চাকৰিবোৰ এই কেইটামান দশকত হোৱা বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ ফল তাকে ক'ব পাৰি যোৱা কেইটামান দশকৰ চাকৰি বুলি ক'লে